অহ দুই হাজাৰ ঊনৈশ আৰু বিছ বৰ্ষৰ সেই দুটা বছৰ সময়ছোৱা অতি ভয়ানক ৰূপ লৈছিল ভাৰতবৰ্ষৰ হয় হয়তো সেই কথা সকলোৱে জানে ক'ভিডৰ বাবে যি যি এটা পৰিস্থিতি আমাৰ ভাৰতত সৃষ্টি হৈছিল সেই পৰিস্থিতিৰ সন্মুখীন হয়তো প্ৰতিজন ব্য়ক্তিয়ে সন্মুখীন হৈছিল ক'ভিডৰ ভেকচিন লোৱাৰ উপৰিও ক'ভিডৰ সময়ত হোৱা পৰিস্থিতিখিনি সকলোৱে ভালদৰে যানে ক'ভিডে কেনেদৰে আমাৰ প্ৰতিজন মানুহকে আক্ৰমণ কৰিছিল ক'ভিডৰ ফলত কি কি সমস্য়া হৈছিল সে সেই কথাটো হয়তো সকলোৱে ভালদৰে যানে ক'ভিডৰ সময়ত বহুতো সমস্য়াৰ সন্মুখীন হ'বলগীয়া হৈছিল প্ৰতিজন মানুহ যান বাহন বন্ধ যিহেতু দোকান বজাৰ বন্ধ প্ৰতিটো একো ঠাইতে একো খোলা পোৱা নাছিলো ক'ভিডৰ সময়ত সকলো বন্ধ কৰিবলগীয়া হৈছিল ঘৰতে সকলো মানুহ থাকিব লগা হৈছিল ঘৰৰ বাহিৰত কোনো যাব লগা হোৱা নাছিল অচিনাকী মানুহক ঘৰলৈ আহিব দিয়া নাছিল দোকান বজাৰ ইত্য়াদিবোৰ সকলোবোৰ বন্ধ আছিল যিহেতু সেই সময়ৰ পৰিস্থিতি অতি ভয়ানক ৰূপ লৈছিল ভেকচিন লোৱাৰ ফলত যেতিয়া আমি গম পাইছিলো ক'ভিডৰ এই বেমাৰটোৰ বাবে ভেকচিন এটা ঔষধ হিচাপে উলিয়াইছে সকলোৱে ভেকচিনৰ বাবে ব্য়াকুল হৈছিল যিহেতু ভেকচিনটো ল'লেহে যেন ইয়াৰ প্ৰতিকাৰ হ'ব সকলো মানুহে ভেক ক'ভিডৰ ভয়ত ভেকচিনখিনি লৈছিল ভেকচিন লোৱাৰ ফলত সেই বেমাৰটো যেন তেতিয়ালৈ তেতিয়াহে গালৈ বিয়পি নাহিব বা গাত নালাগিব তেনেকুৱা এটা অনুভৱ হৈছিল সকলোৱে আমি সকলোৱে আমি ভেকচিন লৈছিলো ভেকচিনৰ কাৰণে আমি অনলাইনো কৰিছিলো যিহেতু আমাক অতি প্ৰয়োজন হৈছিল ভেতটো ভেকচিন কাৰণে যিহেতু ক'ৰবাৰ প্ৰতিষ্ঠান হওক ক'ৰবাৰ শিক্ষা অনুষ্ঠান হ'ল বা ক'ৰবাত যাবলগীয়া হওক গাড়ীত হওক বিভিন্ন অনুষ্ঠান বা বিভিন্ন জাগালৈ যাব বাবে আমাক ভেকচিনৰ ৰিচিপটো প্ৰয়োজন হৈছিল যিহেতু সেই ৰিচিপটো দেখুৱাৰ পাছতহে আমাক কোনোবা এটা জেগাত প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল আৰু এটা মনত থাকিবলগীয়া কথা যিহেতু আমি ভেকচিনৰ সময়ত আমাৰ মোৰ দাদা যিহেতু হায়দৰাবাদত আছিল সেই সময়ছোৱাতে সি ঘৰলৈ আহিছিল যিহেতু তাৰ গা বেয়া আছিল তাক টেষ্ট কৰাত ভেকচিন যদিও তাৰ গাত সি লোৱা নাছিল ভেকচিন আৰু তাক টেষ্ট কৰোৱা হ'ল তাৰ ক'ভিডো হোৱা নাছিল তথাপিও ওচৰ চুবুৰী মানুহ গাঁৱৰ মানুহ ভয় এটা ভয় আছিল যিহেতু সি বাহিৰৰ পৰা আহিছিল তাৰ গাত কিজানি সেই ক'ভিড বেমাৰটো লগ লাগি আহিছে তাৰ ফলত গাঁৱৰ মানুহৰ সমস্য়া হ'ব পাৰে গাঁৱৰ মানুহৰ ক'ভিড হ'ব পাৰে সেই সমস্য়াৰ সন্মুখীন হ'ম বুলি গাঁৱৰ মানুহে এটা সতৰ্ক কৰিছিল যিহেতু তাক এমাহ এটা মাহ ঘৰত থাকিবলৈ দিয়া হৈছিল আৰু ডক্টৰৰ পৰামৰ্শ ল'বলৈ দিয়া হৈছিল সেই পৰিস্থিতিটোত আমাৰ ঘৰলৈ কোনো অহা নাছিল যিহেতু এনেও সেই ক'ভিডৰ সময়ছোৱাত কোনো মানুহ কোনো আহ যাহ হোৱা নাছিল তথাপিও সেই ক'ভিডৰ সময়ছোৱাত কোনো মানুহেই ক'লৈ আহ যাহ কৰা নাছিল আমাৰ ঘৰত দাদা যিহেতু বাহিৰৰ পৰা আহিছিল বাবে সেই সময়ত কোনো মানুহ অহা নাছিল তাক ডক্টৰৰ পৰামৰ্শ লৈ ভেকচিন দিয়া হৈছিল আৰু এমাহ দিন ঘৰত বন্ধ ৰখা হৈছিল যিহেতু ঘৰৰ মানুহকেইটা আমি মা দেউতা ময়ো তাৰ ওচৰলৈ যাব পৰা নাছিলো এটা ৰুমত সি আৱদ্ধ আছিল তাক খোৱা বস্তু আমি ৰুমতে দিছিলো সি বাহিৰলৈ ওলোৱা নাছিল যিহেতু তাৰ ক'ভিড এটা এনেকুৱা এটা বেমাৰ যিটোৱে ভালকৈ তেনেকুৱা এটা ৰূপ লৈছিল যিহেতু ভয় খোৱাটো এটা স্বাভাবিক পৰিস্থিতি হৈ পৰিছিল আৰু সেই ভয়ৰ বাবে তাক এমাহ দিন ৰাখি পিছত ভেকচিন দিয়াই বাহিৰলৈ উলিওৱা হৈছিল আৰু এই পৰিস্থিতিটোৰ কথা কি ক'ম যোনে যোনে ভেকচিন লৈছে সেইসকলেটো গম পায়ে আৰু ক'ভিডৰ সময়ত যি পৰিস্থিতিৰ সন্মুখীন হৈছে হৈছিলো সেই পৰিস্থিতিৰ কথা যিমান ক'লেও কম হ'ব যিহেতু সেই পৰিস্থিতিটো এটা ভয়ানক ৰূপ স্কুল কলেজ বন্ধ চিকিৎসালয় বন্ধ চিকিৎসালয়ত ক'ভিডৰ যাৰ গাত ক'ভিড ওলাইছিল সেইসকলক চিকিলা চিকিৎসালয়ত এডমিট কৰোৱা হৈছিল যিসকল এডমিট আছিল তাৰ ওপৰত ইমানে মানুহ ক'ভিড পজিটিভ হৈছিল যে সেইসকল মানুহ বিদ্য়া চিকিৎসালয়ত ৰাখিবলৈ ঠাই নহোৱা হৈছিল তাৰ ফলত ডক্টৰ নাৰ্ছ অধিকাংশ বে অধিকাংশ মানুহক তাত ডিউটি হিচাপে দিয়া হৈছিল আৰু তাৰ ফলত ক'ভিডৰ পজিটিভখিনিয়ে সেই পৰিস্থিতিটো অতি ব্য়াপক সৃষ্টি কৰিছিল ধন্য়বাদ